মই আজি এটা ক্ৰিমৰ বিষয়ে ক'বলৈ লৈছোঁ আৰু ক্ৰিমটো হৈছে প্লামৰ মইশ্বৰাইজাৰ ক্ৰিম হয় যিহেতু মোৰ ছালখন শুকান সেয়েহে মই এইটো ক্ৰিম ব্যৱহাৰ কৰা দুমাহৰ পৰা তিনিমাহ হ'ল আৰু মই খুবেই ভাল পৰিণাম পাইছোঁ আৰু এই পৰিণামৰ বিষয়ে মই আপোনালোকক জনাবলৈ পাই খুবেই সুখী হৈছোঁ প্লামৰ মইশ্বৰাইজাৰ ক্ৰিমটো যেতিয়া মই ব্যৱহাৰ কৰোঁ তেতিয়া মোৰ মুখখন অতি মানে কোমল হৈ যায় ছালখন মসৃণ হৈ যায় আৰু যিবোৰ মুখত মোৰ গুটি আছিলে সেই গুটিসমূহ মই এতিয়া কম হোৱা দেখিবলৈ পাইছোঁ আৰু এই ক্ৰিমটোৱে মোক বহুত লাভ দিছে মই এই ক্ৰিমটো ব্যৱহাৰ কৰি খুবেই ভাল ফল পাইছোঁ